হেল্ল' অঁ কোনে ক'লে অঁ হয় হয় কওকচোন আচ্ছা আচ্ছা অঁ এতিয়াতো মই যাব নোৱাৰিম এতিয়া মই অলপ ফিল্ডত আছোঁ দেৰি হ'ব যোৱাটো আপোনাৰ কি কি হৈছে কম্পিউটাৰটো ডিছপ্লে'টোত আপোনাৰ একো অহা নাই ন পাৱাৰ বেটেৰী পাৱাৰটো অন কৰিলেও একো অহা নাই তাৰ লাইটটো জ্বলি থাকে আচ্ছা আচ্ছা কেত্ যাব পাৰিম বাৰু মই এতিয়াতো নোৱাৰিম এতিয়া ফিল্ডত আছোঁ মই ইভিনিং এবাৰ হেৰি কৰিম বাৰু আপুনি ইভিনিং এটা ইভিনিং এটা মোক আকৌ এটা কল কল কৰি মনত পেলাই দিবচোন এতিয়া আপোনাক কম্পিউটাৰটো আগতে এনেকুৱা কিবা প্ৰব্লেম দিছে নেকি অঁ আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আচ্ছা ঠিক আছে আপোনাৰ অঁ অঁ হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় মোৰ পাইছোঁ পাইছোঁ অঁ অঁ অঁ এতিয়াতো মই নোৱাৰিম আপুনি এটা কাম কৰিব মই ইভিনিং আপুনি মোক এবাৰ এটা কল কৰি চাবচোন মই পাহৰি থাকোঁ মানে এই কম্পিউটাৰ কামতে আহিছোঁতো অঁ মই ইভিনিং মে'বি গৈ আপোনাক চাই দিম বাৰু আৰু এতিয়া আপোনাৰ দোকান কি বন্ধ ৰাখিছে নেকি আপুনি অঁ ঠিক আছে বাৰু মই চেষ্টা কৰিম যাবলৈ এইটো উপায় নাই এতিয়া বেয়া হৈ আছে যেতিয়া আপুনি এইটো দোকান অকণমান হেৰি হ'ব লাগিব কিন্তু মই এতিয়া ফিল্ডত আছোঁ যে মই অকণ যোৱা দেৰি হ'ব মই নিশ্চয় যাম দিয়ক আপোনাৰ কম্পিউটাৰটো মই চাই দিমগৈ বাৰু কি হৈছে আচ্ছা ঠিক ঠিক আছে বাৰু ঠিক আছে থেংক ইউ